হেল্ল' অঁ হয় হয় কওকচোন হয় হয় হয় আপুনি ক'ৰ পৰা যাম বুলি ভাবিছে অঁ লক্ষীমপুৰৰ পৰা আপোনাক লক্ষীমপুৰৰ পৰাই লৈ যাম পিক আপ কৰি লৈ যাম ফাৰ্ষ্টত আমি নগাঁৱতে আপোনালোকক ৰখোৱাৰ ব্যৱস্থাটো কৰিম নগাঁৱৰ হোটেলত ৰখোয়াই ধুনীয়াকে তাতে খোৱা বোৱা হ'ব আৰু ফ্ৰেছ হৈ তাৰ পৰা আমি আপোনালোকক কাজিৰঙা হাতী বিভিন্ন সেই চাবলে লৈ যাম তালে লৈ যাম আপোনালোকক একো অসুবিধা নোহোৱাকৈ এতিয়া যোৱাটো কেতিয়া ভাবিছে অঁ অঁ হয় হয় ব্যৱস্থা আছে আপুনি খালী মোক কৈ দিব আগতীয়াকৈ কৈ দিব

চব ধুনীয়াকৈ আপোনালোকে হেৰি পাব সকলোখিনি আৰামদায়কেই হ'ব অঁ অঁ অঁ ঠিক আছে আপুনি কল কৰিব